অঁ মাংস প্ৰকাৰৰ আৰু কণী প্ৰকাৰৰ ভিত্তিত হাঁহ কুকুৰাৰ জাতসমূহৰ পাৰ্থক্যৰ বিষয়ে হাঁহ মাংসটো স্বাস্থ্যৰ কাৰণে অপকাৰী ৰোগী মানুহৰ কাৰণে তাৰপা মুৰ্গীৰ মাংসটো হৈছে সকলোৱে খাব পাৰে বেমাৰীয়েও খাব পাৰে ভালেও খাব পাৰে আৰু কণী এই মুৰ্গীৰ কণীটো অসুখীয়া মানুহে খাবৰ কাৰণে ভাল ভিটামিন আছে কুকুৰা জাতসমূহৰ পাৰ্থক্য হাঁহ কুকুৰা মুৰ্গী থাকে ব্ৰইলাৰ কয়লা লোকেল আমাৰ ইয়াত ওচৰতে কেইবাখনো ফাৰ্ম আছে সেই ফাৰ্মসমূহত পুখুৰীটো দেখিছোঁ চাং পাতি তলত গুসমূহ পৰে মাছে খায় তাৰপা সেই গুসমূহ নি শাক চবজি এইবিলাকত দিয়ে সেইটো এটা সাৰ হয় তাপা সেই সুবিধাবোৰ হৈছে আমাৰ সেইখিনি ফাৰ্ম চাৰ্ম খুলি এটা সংস্থাপন হৈছে সংস্থাপন হোৱাৰ পিছত ব্যৱসায় বাণিজ্য টকা পইচা উলিয়াব পাৰে পৰিয়ালটো পোহপাল দিব পাৰে এনেই সকলোৱে এইবিলাক কৰিছে আমি ওচৰতে দেখিছোঁ কেইবাখনো ফাৰ্মো আছে কইলাৰ কণীকিটা হেৰি ব্ৰইলাৰতকে অলপ বেলেগ ধৰণৰ ৰঙচুৱা টাইপৰ ব্ৰইলাৰ বেছিকে খালে মানুহৰ স্বাস্থ্যৰ প্ৰেচাৰ চেচাৰৰ কাৰণে অসুবিধা হয় ব্ৰইলাৰ মাংসটো প্ৰায় খাবই নেলাগে লোকেল মুৰ্গীটো সকলোৱে খাব পাৰে লোকেল মুৰ্গীটো কুকুৰাই কণী পাৰে কণী বেমাৰী মানুহেও খাব পাৰে ভাল মানুহেও খাব পাৰে আৰু মাংসটোও খাব পাৰে তেনেকে এই লোকেল মুৰ্গীটো অসুখীয়া মানুহৰ কাৰণেও আমাৰ সেইবিলাকে ফাৰ্ম খুলি নিজে নিজে সংস্থাপন হৈছে আমাৰ সুবিধাবিলাক পোৱালি আনি পোৱালিত আনি ফাৰ্মৰ ভিতৰত সোমোৱাই তাত লাইট ছাইট জ্বলাই প্ৰতিপালন কৰে মানুহ লগাই তেনেকে আমাৰ কণীসমূহ বিজনেছ কৰি বিক্ৰী কৰে বিক্ৰী কৰাৰ পিছত টকা পইচা পায় তেনেকে মানে ঘৰ সংসাৰখন চলাই থাকিব পাৰিছে আৰু মাংসৰ প্ৰকাৰ হৈছে কেইবা প্ৰকাৰ ব্ৰইলাৰ মাংস লোকেল কয়লা এনেকে তিনি প্ৰকাৰৰ মুৰ্গী আমি পাইছোঁ আমাৰ খুব বেছি এমাহ লাগে ব্ৰইলাৰ ব্ৰইলাৰ পোৱালিৰ পৰা ধৰি ডাঙৰ হোৱালকে বিক্ৰী কৰালৈকে এমাহ প্ৰতিপালন কৰিব লাগে সেই এমাহৰ প্ৰতিপাল কৰাৰ পিছত দুই তিনি কেজি চাৰি কেজি এনেকে হয় তাৰপৰা আমাৰ বেপাৰী আহে বেপাৰীক দি দিয়া হয় আমি এইবিলাক নিজে চকুৰে দেখি আছোঁ ওচৰতে কেবাখনো ফাৰ্ম আছে